মই মোৰ আজৰি সময়কণ বিভিন্ন ধৰণৰ কাম কৰি পাৰ কৰোঁ যিহেতু মই ভাড়া ৰুমত থাকোঁ মই পঢ়ি আছো গতিকে বেছি টাইম আজৰিও নাপাওঁ মই ভাড়া ৰুমত থকা যিকণ টাইম আজৰি পাওঁ সেইকণ টাইম আহি মেলি মোৰ ভাত বনাওঁ বা মই আজৰি টাইমকণ ধৰি লওক ম'বাইল চাওঁ কিবা কৰোঁ এনেকৈয়ে পাৰ হৈ যায় ভাত ম'বাইল চাওঁ তাৰপিছত গেম খেলোঁ খেলিব যাওঁ লগৰকেইটাৰ লগত কথা পাতোঁ এনেকৈ মোৰ আজৰি টাইমকণ পাৰ হৈ যায় এনেকৈয়ে কৰিয়ে মই আবেলি টাইমকণ পাৰ কৰোঁ আবেলি টাইমকণত আবেলি বুলিয়ে নহয় যিকণ টাইম বেছি টাইম আজৰিও নাপাওঁ যিকণ টাইম আজৰি পাওঁ সেইবোৰেই কাম মই কৰি থাকোঁ ওলাই যাওঁ